মই বন্ধু বান্ধৱীৰ সৈতে বাইক ভ্ৰমণত গৈছোঁ আৰু খুবেই ভাল লাগে বাইক ভ্ৰমণ কৰি বন্ধু বান্ধৱীৰ লগত ধৰি লওক বহুত দিন লগ নেপাওঁ সেইদিনাখন লগ পাওঁ বহুত কথাও ওলায়

তাৰপিছত আকৌ পিছুৱাবলগীয়া হয়

তেনেকে যাবলে হ'লে চবয়ে সময়টো মিলিব লাগিব তেনেকে এমাহ ডেৰমাহ তিনিমাহো তিনিমাহো লাগি যায় তাৰপিছতে সেই যাব পাৰি আৰু বন্ধু বান্ধৱীৰ সৈতে গ'লে বহুত আনন্দ পোৱা বহুত খুবেই ভাল লাগে বন্ধু বান্ধৱীৰ সৈতে এতিয়া বন্ধু কিবা এটা কথা নেজানিলেও মানে বন্ধু বান্ধৱীৰ সৈতে জানিবও পাৰি

তাৰপিছত জেগাও বাইক ভ্ৰমণ কৰি জেগা ভ্ৰমণ কৰিবলৈ ক'লে জেগাও চিনি পাব পাৰি নজনা কথা এটা দুই এটা কথা জানিব পাৰি আৰু বাইক চলাই বন্ধু বান্ধৱীৰ সৈতে ভ্ৰমণ কৰিবলৈ হ'লে খুবেই ভাল লাগে আৰু এই সময় সময়ছোৱাত ধৰি লওক দুদিনৰ কামটো এদিনত কৰিবলগীয়া হয় চাৰিদিনৰ কামটো দুদিনত কৰিবলগীয়া হয় তেতিয়াহে সময়টো উলিয়াব পাৰি আজিয়ে যাম বুলি কৈ দিলে কামৰ ব্যস্ততা তাত থাকে আজিয়ে যাম ক'লে যাব নোৱাৰোঁ সেই আজিৰ কামটো কাইলে কামটো দুদিনৰ কামটো এদিনত এদিনত কৰিবলৈ চাবলগীয়া হয় যেনেকে ধৰণে যেনেকে ধৰণে নহয় নহওক কিয় দুদিনৰ কামটো এদিনৰ উলিয়াবলগীয়া হয় সেই সেই সময়ছোৱাত সেইদিনাখন যাব পাৰি লগৰ বন্ধু বান্ধৱীৰ সৈতে বহুত কষ্টও হয় যাবৰ কাৰণে আৰু বন্ধু বান্ধৱীৰ সৈতে যাবলৈ হ'লে খুবেই আনন্দ হয় আনন্দিত হওঁ আৰু খুবেই ভাল লাগে বাইক ভ্ৰমণ কৰি আৰু ধৰি লওক চবেই সেই সময়খিনিত মই আজি যাম ক'লে আজিতো বন্ধু বান্ধৱী যাব নোৱাৰে ধৰি লওক চাৰিজন গ'লোঁ আমি তিনিজনে যাব পাৰোঁ এজন যাব নোৱাৰে আৰু সেইজন নিনিলেও ধৰি লওক বাইক ভ্ৰমণ কৰি ভাল নালাগিব সেই মানুহজনৰ মনটোত দুখ পাই থাকিব সেহঁত তিনিটা গ'ল মোক এৰি থৈ মোৰ আজি কাম থকাৰ কাৰণে সেইকাৰণে সেই তেওঁৰ কামটো তেওঁ অকলে নহ'লে আমিও সহযোগিতা আগবঢ়াবলগীয়া হয় সেই যেতিয়া দুদিনৰ কামটো তেওঁ এদিনত হৈ যায় সেইদিনাখন আকৌ গোটেইকিজন চাৰিজন মিলি বন্ধু বাইক ভ্ৰমণ কৰিবলৈ যাবলগীয়া হয় যাওঁ আৰু বাইক ভ্ৰমণ কৰি ভালেই লাগে আৰু বিশেষকে বন্ধু বান্ধৱীৰ সৈতে গ'লেহে বাইক ভ্ৰমণ কৰি ভাল লাগে আৰু এই এই বহুত সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় এইবোৰ কামৰ কাৰণে ধৰি লওক এতিয়া আগত অকণমান আগত ক'লোয়ে ই সেইটো কথা যে ব্যস্ত এই দুদিনৰ কামটো এদিনত কৰিবলগীয়া হয় সেই দুদিনৰ কামটো এদিনত কৰিবলৈ হ'লেও সেই দুদিনৰ কাৰণে কিমান কষ্ট সেই একেদিন সেই সেই দুদিনৰ কষ্টটো সেই এদিনতে পূৰাবলগীয়া হয় কি বহুত কষ্টও হয় আৰু বাইক ভ্ৰমণ কৰি ভাল পাওঁ যে সেইকাৰণে সেই কষ্ট সেইটো ভাবিয়ে কষ্ট কৰিবলগীয়া হয় আৰু বাইক ভ্ৰমণ কৰি খুবেই ভাল লাগে এইটো নজনা কথা এটাও জানিব পাৰি দুই এডোখৰ জেগা চিনি পাব পাৰি নেদেখা জেগা এডোখৰ চিনিব চিনিব পাৰি আৰু সেই নেদেখা জেগাতো ঘৰত আহি মা দেউতাক ক'ব পাৰি যে মই আজি নেদেখা জেগা এডোখৰ চাব চাব চাবলৈ পালোঁ এতিয়া ধৰি লওক সেই এতিয়া মাহেঁতেও এতিয়া পিছত জেগা কিডোখৰ মানে ধৰি লওক কেতিয়াবা লৈ যাম বুলি ক'লেও মাহেঁতকো দেখাব পাৰি পাৰিম মানে সেই নেদেখা জেগা এডোখৰো মই দেখিবলৈ পালোঁ মোৰ মা দেউতাক দেখাবলৈ মন যাব সেইকাৰণে লং জাৰ্ণি কৰি মোৰ খুবেই ভাল লাগে আৰু খুবেই আনন্দিত হওঁ বিশেষকৈ বন্ধু বান্ধৱীৰ সৈতে গ'লে বেছি ভাল লাগে সেইটো ধৰি লওক মানে অকল অকলশৰীয়াকৈ যিমান যিমান ভাল লাগিব ন সেই বন্ধু বান্ধৱীৰ সৈতে গ'লে বেছি ভাল লাগিব আৰু মই বাইক ভ্ৰমণ কৰি সেইকাৰণে খুবেই ভাল লাগে বহুত আনন্দিত হওঁ বাইক ভ্ৰমণ কৰি আৰু প্ৰস্তুতি প্ৰস্তুতি চলোৱাৰ কথাটো ক'লোঁৱেই কেনেধৰণে প্ৰস্তুতি চলাওঁ সেই এইটো কি বুলি কয় এমাহো লাগি যায় দুমাহো লাগি যায় চবেই সময়খিনি একেলগতে নিমিলে এতিয়া আজি মোৰ মিলিছে মোৰ বন্ধুটোৰ নাই মিলা বন্ধুটোৰ মিলিছে সেইদিনাখন মোৰ নাই মিলা সেই তেনেকৈ বহুত লেট হৈ যায় বহুত দিনৰ পৰাইতো প্ৰস্তুতি কৰিব লাগিব বাইক ভ্ৰমণ কৰিবলৈ হ'লে লগালগতো যাব নোৱাৰি চবয়েই ধৰি লওক কাম ব্যস্ততাৰ কথা থাকে সেইকাৰণে দুমাহ তিনিমাহ লাগি যায় বাইক আৰু বাইক ভ্ৰমণ কৰিতো লং জাৰ্ণি কৰিবল হ'লে বেছি ভাল লাগে বাইক ভ্ৰমণ মানে লং জাৰ্ণি লং জাৰ্ণি কৰি বেছি ভাল লাগে আৰু সেইকাৰণে দুই তিনিমাহ লাগি যায় লং জাৰ্ণি কৰিবলৈ হ'লে চবৰে ধৰি লওক সময়খিনি সা সুবিধা চবৰে আছে দুখ কষ্ট চবৰে আছে সেই তাৰ মাজতে সময় উলিয়াই যাবলগীয়া হয়